হেল্ল' অঁ ছাৰ আ আপুনিটো বহুত দিনৰ পৰা গুৱাহাটী মহানগৰীত আছে গতিকে তেতিয়া দেখা আপুনি গুৱাহাটী মহানগৰীখন আৰু এতিয়া দেখা গুৱাহাটী মহানগৰীখনৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য় দেখা পাইছে অকণমান মোক ক'ব নেকি

অঁ

হয় নেকি

বাপৰে এতিয়া কিমান পাৰ্থক্য় হ'ল

সহজতে হয় সহজতে পোৱা হৈছে

সেই অনুপাতে মহানগৰখনতটো ৰাস্তা পদূলি বাঢ়িছে বা দোকান ব দোকান পোহাৰ বাঢ়িছে বিল্ডিং বাঢ়িছে কিন্তু আগৰ যিটো উদ্ভিদ আছি গছ গছনি আছিলে সেইটোৰ পৰিমাণ কমি গৈছে লাহে লাহে

হয় হয় তাৰমানে আকাশ পাতাল পাৰ্থক্য় এটা আপুনি দেখিছে আৰু নহয় জানো ঠিক আছে হ'ব ছাৰ হ'ব থেংক ইউ